মই যোৱা ছয়মাহমান আগতে এখন বাইক লৈছিলোঁ বাইকখন মই চলাই মই খুবেই ভাল পাইছোঁ খুবেই কমফৰ্ট আছে বাইকখনৰ বাইকখনৰ মাইলেজ বহুত ভাল কম তেলত বহুত দূৰ চলাব পাৰি আৰু বাইকখনৰ কেপাচিটী ইঞ্জিন কেপাচিটীও ভাল আছে বাইকখনৰ জিপিএচৰ চিষ্টেম আছে কিমান দিচটেন্স কভাৰ কৰিলোঁ গোটেইখিনি আহি যায় টাইমটোও আহি যায় বাইকখনৰ প্ৰথম চাৰ্ভিচিঙটো দিয়াৰ পিছৰ পৰা আৰু বেছি ভাল পালোঁ ম'বিলটো চেঞ্জ কৰাৰ পিছত বাইকখন চলাই মই খুবেই আৰাম পাইছোঁ আৰু বাইকখনৰ পিছত পিছফালেও বাইকৰ মানে বহাজনেও বহি পেলাই খুব কমফৰ্ট পায় বহুত দূৰলৈকে মানে ট্ৰেভেল কৰিব পাৰি বাইকখনত বাইকখন বিৰাট কমফৰ্ট যিহেতু যিকোনো দিচটেন্স মানে কৰিব পাৰি মই বহুত দূৰ দূৰলৈ গৈছোঁ বাইকখন লৈ পেলাই বাইকখনৰ একদম একো প্ৰব্লেম নিদিয়ে বাইকখনে চব ঠিকেই আছে বাইকখনৰ মোৰ চলাই পেলাই বহুত ভাল লাগছে মোৰ প্ৰথম বাইক এইখন মোৰ জীৱনৰ প্ৰথম বাইক এইখন বাইক মই পূৰা কনটিনিউ কৰিম আৰু মোৰ বেলেগ এটা মোৰ আৰু এটা এক্সপিৰিয়েন্স অলপতে মোৰ এটা চেম্পু এটা কিনিছিলোঁ চেম্পুটো মোৰ মানে চুলি সৰাৰ বহুত সমস্যা হয় সেইটো কাৰণে মই এটা চেম্পু কিনিছিলোঁ চেম্পুটো ইউজ কৰি মই বহুতেই ভাল পাইছোঁ চেম্পুটো মোৰ লগৰ এটাই মানে মোক ৰিকমেণ্ড কৰিছিল চেম্পুটো ঘঁহি মই বহুতেই ভাল পাইছোঁ চুলি সৰা কমিছে প্লাছ চুলিৰ চ চাইনিঙটো আহিছে চুলিখিনি ভাল হৈছে আগতকৈ তো মই চেম্পুটো কৰি ইউজ কৰি বহুতেই ভাল পাইছোঁ তাৰ লগত এটা চাবোনো দিছিল চাবোনটো মই ইউজ কৰি বহুত ভাল পাইছোঁ মোৰ স্কিনৰ বহুত সমস্যা আছিল চালৰ সমস্যা বহুত আছিল সেই সমস্যাবিলাকো মোৰ দূৰ হৈছে চাবোনটো ব্যৱহাৰ কৰাৰ পিছৰ পৰা মই এই চাবোন আৰু চেম্পুটো ইউজ কৰি বহুতেই ভাল পাইছোঁ মই বেলেগকো এই চাবোন চেম্পুটোৰ কথা ক'ব চেষ্টা কৰিম